আমাৰ সংস্কৃতিত মূল জীৱিকা হ'ল ধান কিছুমান মানুহে এই এই হেৰিটো জীৱিকাটোৰ পৰা আঁতৰি গৈছে আৰু তাৰ তাৰ কিছুমান মানুহ এই জীৱিকাটো কৰি আছে তাৰে কিছুমানে ধৰ কাম বছৰত কিবা কামৰ কাৰণে হেৰি পাই আছে পইচা পাই আছে উপাৰ্জনৰ সেইটো কাৰণে এইটো বাদ দিছে আৰু আৰু আমি আৰু আমি এই জীৱিকাটোৰ মানুহে এই জীৱিকাটো কৰি কৰিবৰ কাৰণে বহুতে হেৰি বাদ কৰিও আছে আৰু তাৰে কিছুমান মানুহ আছে যিটো বছৰত বহুত টকা উপাৰ্জন কৰিব পাৰিছে কিছুমান কাম কৰি কাম কৰিও পইচা উপাৰ্জন কৰিছে কোম্পানী কোম্পানীত কাম কৰিও দোকান চোকান দিও কৰিছে